এই অলপতে একবছৰমান হ'ল মোৰ মোবাইল এটা কিনিছিলোঁ মোবাইলটো লোৱাৰ বাবে মই বহুত বেয়া পাইছোঁ এই আপনাৰ মোবাইলটোৰ ইমান প্ৰবলেম চাৰ্জ দিওঁ লগে লগে নোহোৱা হৈ যায় একঘণ্টাতে বেটাৰিটো শেষ হৈ যায় মানে শান্তিত কথাও পাতিব নোৱাৰোঁ কাৰো লগত এই চাৰ্জত দি দি কথা পাতিব লগা হয় আৰু কেমেৰা ইমান বেয়া কেমেৰা মানে বহুতেই বেয়া কেমেৰা কুৱালিটী ইমান বেয়া মানে দিনত ৰাতি একো ফটো উঠালে একো গমেই নেপাই চিনিয়ে নেপাই কি ফটো হৈ আছে বহুত বেয়া হেৰি পাইছোঁ আৰু ৰেকৰ্ডিং চিষ্টেমটোও ভাল নহয় সন্মুখৰ মানুহটো কথা পাতি থাকিলে শুনা নাপায় একো কি কৈ আছে কি কোৱা নাই একো শুনা নাপায় ফোনটো মই কিনিলোঁ ভাল ভাল বুলি সবেই কৈ আছিল কিনিলোঁ কিন্তু ফোনটো বহুত বেয়া পাইছোঁ চাৰ্জিঙৰ এই সমস্যাটো আছেই কেমেৰা বেয়া আৰু একদম মানে মোবাইলটো বহুত বেয়া চিষ্টেমগেলা নিজে নিজে অফ হৈ যায় বেটাৰিটো বেয়া নিজে নিজে অফ হৈ যায় মোবাইলটো কেতিয়া অফ হয় কেতিয়া অন হয় গমেই নাপাওঁ ফোন কৰিব খুজিলেও ফোন কৰিব নাপাওঁ কেতিয়াবা ফোনটো মানে মই ইমান প্ৰবলেম পাইছোঁ ফোনটো মই সলনি কৰিব লাগিব অতি শীঘ্ৰে মানে ফোনটো বহুত বেয়া পাইছোঁ এইটো ফোনটো মই